হেৰি আপুনি ৱাইন শ্বপৰ বাইদেউ কৈছিলে নি বাৰু

সাঁজো পায় নিকি

অঁ মোৰ মানে লাগিছিলে আপোনালোকৰ দোকানটো কোন ডোখৰত আছে বাৰু অঁ এই সাঁজটো কেনেকৈ বনাই বাৰু

মিহ'লি কৰিব লাগিব নেকি হেৰি দুই কেজিত এনেকুৱা দৰৱ কেইটা দিব পাৰি

অঁ অঁ

মোক লাগিছিলে বাৰু সাঁজটো পোন্ধৰ বিছ কেজিমান আৰু সেই এইটো কি কয় চাই মদটো বটল কেনেকুৱা বটল এশ টকা নি

ত্ৰিছ টকা এবটলত

তাকে ভাবিছিলোঁ দছটামান আনিলে এনেই কিমান পৰিব বাৰু

আৰু হেৰি কি কয় কি নামটো ক'লা এতিয়া তুমি

অঁ অঁ ঠিক আছে বাৰু অঁ অঁ হ'ব